অঁ কোৱা ভাল ভাল তোমাৰ ঘৰত অঁ ঘৰতে আছা ন অঁ মা আছে আছে অঁ নাই নাই কোৱা অঁ কোৱা চোন এতিয়াতো একো নাই ঘৰতে আছোঁ আৰু অঁ কোৱা অঁ অঁ

অঁ ভাল কথা আৰু সেইটো অঁ অঁ অঁ কথাটো কিন্তু বেয়া নহয় বাৰু আজিকালি গাহৰিত বহুত লাভ আছে অঁ সেইটোৱে

অঁ আচ্ছা

অঁ অঁ অঁ সেইটো আইডিয়াও বেয়া নহয় বাৰু তেতিয়া আমি কমকে লাগিব লাগিব

লাগিব লাগিব সেইটোৱে

অঁ অঁ অঁ সেইডখৰ ভাল হ'ব ন জেগাডখৰ ভালেই আছে অঁ অঁ সেইটোৱে ভাল কমপ্লেইন আহিবতো তেতিয়া নহ'লে উঠাই ল'ব লাগিব অঁ অঁ অঁ সেইটোয়েটো

পাই যাব অঁ

অঁ অঁ সেইটো বেয়া নহ'ব সেনেকেই কৰিব লাগিব তেতিয়া যাব যাব যাব আমি অলপ মাইকী গাহৰি বেছিকে আনিম দেই তেতিয়া মানে কি হয় পোৱালি ছোৱালী জগাই মেলি সেইটো পোৱালিখিনি এক্সট্ৰাকে তেতিয়া বিকিব পৰা হ'ব

এই সাতটা সাতটা আঠটা এনেকে দিয়ে কেতিয়াবাতো বাৰটা তেৰটাও দিয়ে মানে প্ৰথম প্ৰথম মানে যেতিয়া দিয়ে ন তেতিয়া কমকৈ দিব তাৰপাছৰ পৰা তুমি অঁ কম কম কৈ দিয়ে অঁ ভাল হ'ব অঁ

অঁ পোৱালি বিক্ৰী কৰিম অঁ আৰু তেতিয়া এনে মুঠকৈ বিক্ৰী কৰিলে সেইটো পইচাটো আমাৰ তেতিয়া সুবিধা হ'ব কিবা অঁ মই অঁ অঁ অঁ শিকাই দিব শিকাই দিম ট্ৰেইনিংটোৱে ভাল হ'ব অঁ নহয় অঁ সেইটো পঢ়িব হ'লে তুমি ভালকৈ জানি লব লাগিব কাৰণ আজিকালি গাহৰিটো বহুত বেমাৰ আছে আমি যদি সেইখিনি ভালকৈ নোজানো এতিয়া গাহৰি অলপ লোন এটা লৈ পোহিলোৱে যদি গোটেইখিনি কিবা এটা হৈ পিনি মৰি যায় ত' তেতিয়া লোকচান গোটেই আকৌ ঘূৰাব লাগিবই ন লোনটো সেইকাৰণে ভালকে আঁতি গুৰি মাৰি আমি ভালকৈ জানি ল'ব লাগিব ট্ৰেইনিংটোত ল'লোঁ ল'লোঁ আজিকালিতো অনলাইনতো বহুত কথা জানিব পাৰি তাৰ অঁ এতিয়া আমি গাহৰি ফাৰ্মৰ বিষয়ে অলপ জানি ল'ম ভালকে আৰু লাগিলে বেলেগ কাৰোবাক সুধিও ল'ম আৰু প্ৰথম আৰম্ভ কৰিছোঁ যেতিয়া আছে ন অঁ তেতিয়া তুমি সুধি চাৱা ভালকৈ কি অঁ অঁ তেতিয়াতো আৰু ভাল কথা

গোটেইখিনি ভালকৈ জানি ল'ব লাগিব কাৰণ কেতিয়া কিমান ভিটামিন দিব লাগিব বা পোৱালি জগা পিছত কি দিব লাগিব ভাগ ভাগ থাকে নহয়

গম অঁ বা আমি পাৰিম নে নোৱাৰিম সেইটো লাগিব নহয় আকৌ

অঁ আৰু ইমান কথা নাই তোমাৰ টাইম টু টাইম সিহঁতক দানা চানা দি থাকিলোঁ বা তুমি পাৰিলে তুমি দিলা মই পাৰিলে মই দিলোঁ সেনেকৈ মিলাই মেলি নালাগে নালাগে সিহঁতক চাই থাকিব নালাগে এই মাজে মাজে সিহঁতক হেৰি কৰি থাকিলে হ'ল তাকে সেইটো বেয়া নহয় কিন্তু যদি পুহিব পাৰোঁ নহয় বহুত লাভ আছে গাহৰিত কাৰণ আজিকালি গাহৰি এক কেজিতে তোমাৰ চাৰিশ কিবা কেই টকা হ'বলা বিশ টকা নে ত্ৰিছ টকা তাকে গাহৰিত লাভ আছে যদি আকৌ নিজেও ধৰি লোৱা আমি পুহি পিনি মানুহ এটা লৈ পিনি যদি আমি কটাৰ ব্যৱস্থা কৰোঁ তেতিয়াও আৰু লাভ আছে তেতিয়া বেছি লাভ আছে সেইটো

ভাল হ'ব অঁ তাকে কচু চচু যদি আনিব পৰা হ'ব ন ঠেলা এখন লৈ পিনি আমি সেইটোকে ভাল দেই আইডিয়াটো ভাল দিলা আমি সেইটোকে কৰোঁ নিকি প্ৰথম আৰম্ভ কৰি চাওঁ কি হয়

অঁ প্ৰথম ট্ৰেইনিংটো লৈ ন অঁ সেইটোৱে ভাল হ'ব দেই মই ঘৰতো সুধি চাওঁ কাৰণ সেইডােখৰ মাটি বা কিবা কামত থৈছে যদিও নেজানো নহয় সুধি মেলি অঁ মই তোমাক ফোন কৰি দিম অঁ অঁ হ'ব হ'ব দিয়া